ৰন্ধনত মোৰ বাগিচাৰ বিভিন্ন বনৌষধি মই ব্যৱহাৰ কৰোঁ বিশেষকৈ নৰসিংহ নৰসিংহৰ পাত দাইলৰ লগত সদায়ে দিয়া হয় সেই নৰসিংহ উপকাৰ

সি বহুতো ৰোগৰ নিৰাময়ৰ কাৰণ হয় তাৰোপৰি পদিনাৰ ছাটনি ব্যৱহাৰ কৰা হয় যি পদিনা মোৰ বাগিচাত যথেষ্ট পৰিমাণে আছে এই পদিনাই পেটৰ বিভিন্ন অসুখ নিৰাময় কৰে তেজ বিশুদ্ধ কৰে আদি বিভিন্ন কামত ব্যৱহাৰ হয় তাৰোপৰি ছাঙৈ টেঙা বুলি এবিধ টেঙা আছে যিবোৰ যিবিধ মোৰ বাগিচাত আছে টেঙা জাতীয় মাছৰ লগত বা পানীলাওৰ লগত বনাই পেলাই অতি সুন্দৰভাৱে খাব পৰা যায় যিটো ৰুচিবোধক হয় আৰু শৰীৰৰ কাৰণেও উপকাৰী হয় মানিমুনি এবিধ অত্যন্ত উপকাৰী বনৌষধি এই মানিমুনি গেছৰ কাৰণে অতি ভাল পেটত যেতিয়া আমাৰ গেছ হয় বা আভোক হয় তেতিয়া এই মানিমুনিৰ ছাটনি বনাই খালে অতি সোনকালে নিৰাময় হয় মোৰ বাগিচাত থকা বনৌষধবিধৰবোৰৰ ভিতৰত পদিনা আটাইতকৈ মোৰ প্ৰিয় বনৌষধি